মোৰ প্ৰিয় খেল হ'ল শিলগুটি শিলগুটি মাজে মাজে খেলিছিলোঁ আমি সৰু থাকোঁতে স্কুলৰ পৰা আহিও কেতিয়াবা খেলোঁ আৰু কেতিয়াবা এনেও তাৰে মাজতেও খেলোঁ সেনকৈ সেনকৈ খেলিছিলোঁ তাৰ পিছত গৰম বন্ধটো এই শিলগুটি খেলোঁ মাজে মাজে লগ বন্ধুৰ সৈতে সেয়েহে আৰু শিলগুটি খেললি ঘৰৰ মানুহেও একো নকৈছিল সেই কাৰণে খেলোঁ আৰু খেলব মনো যায় কেতিয়াবা সেনেহেন আছিল